আছোঁ আৰু ক তোৰ কি খবৰ

প্লেন কি যাম আৰু যাম বেছি দিন মানে আগত নাযাওঁ মানে মোৰো ঘৰত অলপ কাম আছে অঁ গম পাইছা যাম দুই তিনি দিনমান আগত যাম

মোক কল কৰা নাই মোক কল কৰিব কিন্তু পিছত দেউতাকক কল কৰিছিল দেউতাকক কৈছে ঘৰৰ গোটেইকেইটা যাব দিছে মোক কল কৰা নাই কৰিব মই সেইবিলাক কৰিম ৰ টেনশ্যন নাই ন আৰু আছেতো কেইদিনমান তাৰ পৰা কিবাকিবি ল'ম আৰু চিন্তা কৰিম অলপ ব্যস্ত আছোঁ না কিবাকিবি এটা কামত মানে অলপ হেৰি হৈ আছে যোৱাটো ফাইনেল যামেই

দে হেৰি কৰিবি নহ'লে হেৰি কৰিম এই ৰাতি বহি দিম হেৰি কৰিম আলোচনা কৰিম কি ল'ব পৰা যায় নে কি একেলগে ল'লে হেৰি অলপ অলপ দামী চাই ল'ম মানে অলপ ভাল চাই অঁ তই হেৰি কৰিবি ৰাতি নহ'লে মইতো এতিয়া এক জেগাত আছোঁ হেৰি কৰিবি তই আহি যাবি নহ'লে ৰাতি আমাৰ ঘৰত তই আহি যাবি আৰু হেৰি কৰি ল'ম কথা পাতি ল'ম কি ল'ব পৰা যায়

হেৰি কৰিম দে ৰাতি আহি যাবি ফোন কৰি আহিবি হাঁ মোৰ যাওঁতে অলপ দেৰি হ'ব পাৰে তই ফোন কৰি আহিবি অঁ অঁ অঁ